মোৰ কৰ্মৰ বাহিৰেও বহুত ধৰণৰ কামত আগ্ৰহ আছে যেনে বনোৱা ছবি অঁকা মিউজিক শুনা এইখিনি মোৰ এটা কৰ্মৰ বাহিৰেও থকা কিছুমান আগ্ৰহ এতিয়া বনোৱা বুলি ক'লে আমাৰ বনোৱা বুলি ক'লে বহুত ধৰণৰ মই বস্তু বনাব জানোঁ যেনেকে খাদ্য সামগ্ৰী বনাব জানোঁ যেনে ধৰণে আমাৰ গাহৰি কুকুৰা ই তাৰ তৰকাৰী মই বহুত ধৰণে বহুতো বহুত ধৰণে বনাব জানো সেই বিষয়ে আৰু এতিয়া গাহৰি বনাব হ'লে আমাৰ বিশেষকে গাহৰিটো আচলতে আমি বইল কৰিব লাগে প্ৰথম টাইম ফাৰ্ষ্ট টাইম তাৰ পৰা আমি বইল কৰা পিছত আমি তাত আমি আকৌ তেল মাৰি হয় বা বইল কৰিও আমি এনেকে বনাব পাৰোঁ প্ৰথম আমি আৰু এটা ৰেচিপি মই ক'ব পাৰোঁ প্ৰথম বইল কৰা গাহৰি বইল কৰা গাহৰি সদায় বনাব হ'লে গাহৰিটো ভালকে ধুব লাগে ধুই আমাৰ আৰু কুম ৰাইচ কুকাৰত পানী তাৰ জোখৰ জোখ পৰিমাণে তাৰ মাংস আৰু আৰু তাত আৰু বহুত ধৰণৰ কিবা কিবি দিব পৰা আমাৰ বগা পিঁয়াজ আমাৰ মচলা যি ধৰণৰ যিবোৰ প্ৰয়োজন আছে হালধিটো হালধিটো দিব দিয়াত দিব নালাগে তেনেকে চেম সেইটো আৰু তাত যাতে ঔটেঙা চ' ঔটেঙা কাটি আমাৰ কুকাৰ তিনিটা হুই আমাৰ তিনিটা তিনিটা হুইছেল মাৰি দিলে আমাৰ তাত আমাৰ সেইটো তৰকাৰীটো খাবলৈও ভাল হয় আৰু আমাৰ আমাৰ অসমীয়া এটা বইল কৰা শাকটো বেছি প্ৰাধান্য দিয়ে ঠিক সেইদৰে আৰু তেনেকে আৰু বহুত আছে মোৰ কাম বনোৱাটো বনোৱাটো আৰু আমাৰ ছবি অঁকা মই কিছুমান এনেই স্কেচ কৰি ভাল পাওঁ যেনেকে কাৰোবাক দেখিলে কিবা ভাল লগা কিবা বস্তু এটা দেখিলে তাক আমি অংকুৰণ কৰি থওঁ এইখিনিয়েই আৰু মোৰ ভাল লগা টাইম টাইম স্পেণ্ড কৰা আৰু গান গান গাই গানটো তেনেকে গাব নাজানো বাট গানটো শুনি ভাল লাগে তাৰ লগত লিফটিং কৰি লিপিং কৰি ভাল লাগে এইখিনিয়েই মোৰ ভাল লগা ভাল লগাৰ টাইম আৰু বাকী কামৰ কৰ্মত থাকিলে কৰ্মৰটো বেছি গুৰুত্ব কৰ্মত গুৰুত্ব দিওঁ আৰু ঘৰত থাকিলে হয়তো এনেই থাকিলে এইবোৰ কামত মই বিজি হৈ ব্যস্ত হৈ থাকোঁ ঠিক সেইদৰে আৰু